নতুন এখন ঠাইলৈ অকলে ফুৰিব যাব নালাগে সদায় লগৰীয়াৰ লগত যাব লাগে বা ঘৰৰ মানুহৰ লগত যাব লাগে অচিনাকি ঠাইলৈ গ'লে নিজৰ লগত নিজৰ বস্তু লৈ যাব লাগে যেনে দৰৱ পাতি খোৱা বস্তু আৰু পানী তেনেকৈ লৈ যাব লাগে অচিনাকি মানুহৰ লগত কথা পাতিব নালাগে অচিনাকি মানুহে খাব দিলে খাব নেলাগে আৰু

বিশেষকৈ ছোৱালী মানুহ অকলে যাব নালাগে সদায় লগৰীয়াৰ লগতে যাব লাগে বাৰু লগৰীয়া মানে পিকনিক খাব গ'লে যোৱাটো বেলেগ কথা এনেই কিন্তু অকলে কলৈকো যাব নালাগে আৰু বিশেষকৈ ছোৱালী মানুহৰ কাৰণে বেয়া দিনে দিনে গৈ দিনে দিনে ঘূৰি আহিব লাগে অকলে থকাকৈ যাব নালাগে